নমস্কাৰ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই আমাক এখন হৰি নাম ধৰ্মৰ যি শিক্ষা সেই সময়ত বিয়পাইছিল তাৰ প্ৰভাৱতে আমিও শংকৰদেৱে দেখাই থৈ যোৱা একশৰণ হৰি নামধৰ্ম অৱলম্বন কৰি এই সমাজত সমাজখন যাতে নিকা আমি সকলোৱে একে ইশ্বৰৰে সন্তান এই বিষয়ে জানিব পাৰিছোঁ পাৰি ইয়াতো ইয়াকো এটা সমাজ সমাজৰ এটা অংগ বুলি ভাবি লৈ সমাজক সেৱা কৰা মনোভাৱৰ যিটো ভাৱনা বা যিটো তত্ব এই কথাখিনি গুৰুজনাই শিকাই থৈ গৈছে ইয়াক আমি আমাৰ সমাজত বিশেষকে গাঁওবিলাকত গুৰুজনাই দি প্ৰতিষ্ঠা কৰি থৈ যোৱা নামঘৰবিলাকত আমি অনুশীলন কৰোঁ আৰু সঘনাই সম্পৰ্কত আমি এক শৰণ হৰি নাম ধৰ্মৰ ওপৰত এই পৃথিৱীত যে ভগৱান এজনেই গতিকে এজন ভগৱানৰে আমি সকলোৱে সন্তান এই কথাখিনি আমি সমাজত সমাজত আগবঢ়াই নিয়াত বা সমাজক এটা শিক্ষা দি বা সমাজক এটা সেই একশৰণ হৰি নাম ধৰ্মৰ যিটো পদ্ধতি ইয়াৰ দ্বাৰা সমাজত আমি সেৱা কৰিব পাৰোঁ বা এতিয়ালৈকে কৰি থকা হৈছে আৰু যাতে আমাৰ মাজত কোনো ভেদা ভেদ নাথাকে আমি এক ঈশ্বৰৰে সন্তান এই ভাৱনাটো সকলোৰে মাজত প্ৰচাৰ কৰি এইদৰে আমি সমাজৰ এটা সেৱা কৰিছোঁ বুলি আমি নিজকে ভাবিছোঁ